মই বিশেষকৈ ডাঙৰ ইষ্টেডিয়ামত চোৱা নাই তেনেকে আমাৰ ইয়াত সৰু ইষ্টেডিয়াম আছে তাতে চোৱা হৈছে তাত আপোনাৰ বহুতো খেল হৈছে ক্ৰিকেট হৈছে ফুটবল হৈছে আপোনাৰ কাবাডী হৈছে আৰু বহুতো খেলো হৈছে আমাৰ ইয়াত কাবাডী খেল এখন হৈছিল তাতে বহুতো বাহিৰৰ বাহিৰৰ টীমো আহিছিল বহুত ভাল প্লেয়াৰে অংশগ্ৰহণো কৰিছিল বহুত ভালো লাগিছিল চাই পিনে আমাৰ ইয়াত ফুটবলৰ বহুতো প্লেয়াৰো আহিছিল বহুতো আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিকৰ শিৱসাগৰ ডিষ্ট্ৰিক গুৱাহাটীৰ পৰাও আহিছিল গোলাঘাটৰ পৰাও আহিছিল আমাৰ ইয়াত বহুতো ভাল ভাল খেলো হৈছিল ইষ্টেডিয়ামখনত ইষ্টেডিয়ামত বহুতো খেলৰ অংশগ্ৰহণো কৰিছিল ময়ো খেলিছিলোঁ তেনেকৈ বহুত আমাৰ ইয়াৰো প্লেয়াৰ আছিল মৰাণৰ খেলো আছিল বহুত ভাল প্লেয়াৰ এজন আছিল ফুটবলৰ তেওঁ আমাৰ ইয়াত আহি খেলিছিল বহুত ভালো লাগিছিল তেওঁ চাই তেওঁ বহুত ভালো পাইছিল আমাৰ ইয়াত আহি আমাৰ ইয়াত বহুতো বিশেষকৈ ডাঙৰ ষ্টেডিয়াম নাই সৰু ষ্টেডিয়াম এখন আছে তাতে বহুতো খেলো পতা হয় আমিও খেলোঁ কেতিয়াবা খেলিয়ে থাকোঁ আমি বেছিভাগ ষ্টেডিয়ামখনত খেল খেল খেল মহাৰণো হৈছিলে আমাৰ ইয়াত ইষ্টেডিয়ামত খেলৰ বহুতো খেলো হৈছিল যেনে আপোনাৰ দৌৰ হৈছিল কাবাডী হৈছিল খো খো হৈছিল বহুতো ভাল ভাল প্লেয়াৰো আহিছিল ইয়াত ময়ো অংশগ্ৰহণ কৰিছিলোঁ যাতে ভাল খেলিব পাৰোঁ সেই খেলবোৰ চাই বহুত ভালো লাগিছিল চাইছিলোঁ আমাৰ লগৰ এজন আছিল বহুত ভাল খেলে তেওঁ বহুতো জেগাত খেলিও আহিছিল আপোনাৰ ইষ্টেটৰ পৰাও খেলিছে ডিষ্ট্ৰিক্টৰ পৰাও খেলিছে আমি তেওঁৰ লগত গৈছোঁ বহুতো জেগাত খেলিবলৈ খেলিও খেলিবলৈ গৈছোঁ তেখেতৰ লগত চাবলৈ গৈছোঁ বহুত ভালো খেলে আমাৰ টীমটো খেলিয়ে আমাৰ ইয়াত ষ্টেডিয়ামত ইমানো ডাঙৰ ষ্টেডিয়াম নহয় সৰু ষ্টেডিয়ামখন বহুতো খেলো হৈছে আমিও খেলিছোঁ বাৰু ইয়াত বহুত বাহিৰৰ বাহিৰৰ টীম আহিছিল লগতে বহুত ভালো লাগিছিল খেলি পিনে বহুত ভাল ভাল প্লেয়াৰ আহিছিল তাতে আপোনাৰ আপোনাৰ বহুত ভাল সীমা দাসো আহিছিল ইয়াত খেল চাবলে বহুত ভালো লাগিছিল তেওঁ ইয়াত তেওঁ ইয়াতে খেলি যোৱা তাৰপিছত আপোনাৰ লাভলীনা আহিছিল এই ষ্টেডিয়ামখনলৈ খেলিবলৈ আমাৰ মৰাণৰ আমাৰ ষ্টেডিয়ামখন বহুত ভালেই আহিব এদিন আমি খেলোঁ সদায় খেলোঁ ক্ৰিকেটো খেলা হয় আমাৰ ইয়াত ক্ৰিকেট খেলা হয় কাবাডীও খেলা হয় তেনেকৈ কেতিয়াবা আমিও খেলোঁ দৌৰো মাৰোঁ ইয়াত বহুতো খেলৰ প্লেয়াৰো আছে বহুত ভালো লাগিছিল বহুত ভাল এখন অনুভৱো হৈছিল আমাৰ ইয়াত এখন ষ্টেডিয়াম আছে বহুত ভাল ভাল প্লেয়াৰো আহে আমাৰ ইয়ালৈ খেলিবলৈ বহুত ভালো পাওঁ প্লেয়াৰবোৰ আহে আমাৰ ইয়াত খেলিবলৈ ইমান ভাল লাগে খেলখন চাই খেলখন চাওঁ লগতে খেলোঁ ইমান ভাল লাগে খেলবোৰ চাই সেদিনাখন এজন প্লেয়াৰ আহিছিল বহুত ভাল খেলিছিল তেওঁৰ নাম আছিল জ্যোতিষমান জ্যোতিষমানে বহুত ভাল খেল খেলিছিল আপোনাৰ ভলীবল হৈছিল আমাৰ ইয়াত ভলীবল হৈছিল জ্যোতিষমানে বহুত ভালো খেল খেলিছিল মোৰ লগৰে আছিল তেওঁ কিন্তু তেওঁ বহুতো জেগাত খেলিও আহিছে জ্যোতিষমানে তেওঁ বহুত এজন ভাল তাতে তেওঁ ভালকৈ আগুৱাই যাওক খুব ভাল তেনেকুৱা আৰু এজন আছিল আপোনাৰ মোৰ লগৰ এজন আছিল তেওঁ বহুত ভালো খেলিছিল ভলীবল বেডমিণ্টন বেডমিণ্টনত এজন মোৰ লগৰ আছিল বহুত ভাল খেলিছিল তেওঁ ইয়াত ফাৰ্ষ্ট পুৰস্কাৰ পাইছে তেওঁ বহুতো জেগাত খেলিব গৈছে ডিব্ৰুগড়ত গৈছে আপোনাৰ অৰুণাচলতো গৈছে তাৰপিছত হাৰিয়ানা গৈছে দিল্লী গৈছে বহুতো ভাল জেগা তেওঁ অংশগ্ৰহণো কৰি আহিছে প্ৰাইজমানী পাই আহিছে তেওঁ যাতে তেনেকৈ আগুৱাই যাওক বহুত ভালেও খেল খেলে তেওঁ তেওঁ যাতে এদিন আমাৰ দেশক যাতে ৰিপ্ৰেজেণ্ট কৰে সেয়াই